এই কি কৰিবি বাগানৰ ফালে ওলাই আহিছোঁ ক

কিহৰ কি স্কলাৰশ্বিপ

তাকে ত' কি ডকুমেণ্টছ কি কি লাগিব অঁ যাব পাৰি বাৰু ডকুমেণ্টছ বা কি কি লাগে অঁ আছে আছে অঁ সেইদিনাখনেই পৰা যাব সেইটো ওলিয়াব অঁ অঁ অঁ তোলৈ কেতিয়া ফোন কৰিছিলে

তাকেহে এতিয়া পৰহিলৈ লাষ্ট ডেট হ'লেই ন কাইলৈ কাইলৈ ৰচোন মোৰ আকৌ ইটো সিটো খেলি মেলি ধেৰ ওলাই থাকে নহয় তথাপিও সোনকালে অঁ ৰহ্ মই ঘৰত পাতি চাওঁ বাৰু এতিয়া নহয় অঁ

এতিয়া অকণমান সোনকালে যাব লাগিব গ'লে চাবলৈ মেলিবলৈ চাই মেলি আকৌ তালৈও যাবগৈ লাগিব নহয় তাকে ৰহ্ মই এতিয়া মই চাওঁচোন ঘৰত পাতি কি কৰে ঘৰটো আকৌ এই মা পতককৈ ইফালে সিফালে যাবলগীয়া হৈ যায় নাই বৰ দিগদাৰ হয় ঘৰটো এৰি থৈ যাবই নোৱাৰিচোন অঁ অঁ তাকে বাৰু হ'ব অঁ ক

লৈ ল'ব লাগিব অঁ বাৰু হ'ব দে মই তোক অঁ তহঁতে কবি বাৰু সেইদিনাখন মোৰ ঘৰত পাতি পেলাই মোক ফোন কৰিম সন্ধিয়া টাইমত অঁ হ'ব দে অঁ